অঁ বাইদেউ আপুনি বৈষ্ণৱী গগৈ হয় ন আপুনি গোলাঘাটত গাখীৰৰ ছাপ্লাই দিয়ে নেকি বাৰু অঁ আপুনি এই মই এই গোলাঘাটৰ পৰাই কৈছোঁ অংকিতা নেওগে দেই অঁ মোক মানে গাখীৰো লাগিছিলে আৰু মানে দৈও লাগিছিলে অঁ অঁ অঁ মোক মানে অকণমান দামটো আৰু মিলাই দিব আৰু মোৰ অলপ সৰহকৈ লাগিছিলে হেৰি গাখীৰটো আপোনাৰ পোন্ধৰ লিটাৰমান লাগিছিলে আৰু দৈ বাৰ লিটাৰমান লাগিছিলে মোক এই আজি আৰু পোন্ আৰু পাঁচদিনৰ পাছত লাগে বৃহস্পতিবাৰে লাগিব এই মানে ঘৰতে মানে হয় হয় দৈ অঁ যদিও আপোনাৰ ঘৰতে এইবিলাক কৰে তেতিয়া অকণমান আৰু কিবা এটা কৰি দিব অঁ

অঁ সেইটো দেখোন খুব ভাল কথা অঁ অঁ ভালেই অঁ অঁ ঠিকে আছে বাৰু এতিয়া খালি মোক এই বৃহস্পতিবাৰে মানে আমাৰ আইতাৰ সকামৰ কাৰণে পোন্ধৰ লিটাৰ গাখীৰ আৰু বাৰ লিটাৰ দৈ আপুনি ঠিক কৰি দিব দেই আৰু মানে আপুনি এইটো মোক ঘৰতে দি থৈ যাবহি তেতিয়াহ'লে অঁ ঠিক আছে বাৰু অঁ অঁ ঠিক আছে মই মোৰ ঠিকনাটো আপোনাক পঠিয়াই দিম অঁ ম মোক এইটো ফোন নম্বৰতে পাব দেই অঁ অঁ ঠিক আছে অঁ হ'ব দিয়ক